দাদা এই মই মানে আপাৰ আছামৰপৰা আহিছিলোঁ আপনালোকৰ ইয়াতে অলপ জেগা চাব আহিছিলোঁ এই বাৰিষা কালত আপনালোকৰ ইয়াত কেনেকুৱা হয় পৰিৱেশবিলাক হয়নি

হয় হয় হয় মানে গোটেই চাব নোৱাৰিম মই ইয়াতে হয় হয় হয় হয় বাকী তে এতিয়া মানে গোটেই মানে ঘূৰিব নোৱাৰিম আৰু মানে মই অঁ ঠিক আছে দিয়ক তেতিয়াহ'লে ছাৰ দাদা ঠিক আছে দিয়ক অঁ দিয়ক